সকলো মানুহকে নিজৰ কৰ্মসংস্থাপনে বিভিন্ন ক্ষেত্ৰত সুখী কৰি তোলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এজন শিক্ষক হিচাপে আমাকো বহু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সুখী কৰি তুলিছে ছাত্ৰ ছাত্ৰীসকলৰ কৃতিত্ব ছাত্ৰ ছাত্ৰীসকলৰ যি গৌৰৱ তাতে আমি যথেষ্ট সুখ অনুভৱ কৰোঁ অঞ্চলটিলৈ আগে কোনেও কৰিব নোৱাৰা ফলাফল এটা যেতিয়া ছাত্ৰ ছাত্ৰীসকলে কঢ়িয়াই লৈ আহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেতিয়া অঞ্চলটিৰ আন স্কুলবিলাকৰ তুলনাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া জগততেই হওক বা যোগাসন ব্যায়াম আদিৰ ক্ষেত্ৰতেই হওক যেতিয়া ছাত্ৰ ছাত্ৰীসকলে এক সুন্দৰ ফলাফল লাভ কৰি ব্ৰঞ্জ বা চিলভাৰ মেডেল লাভ কৰি অঞ্চলটোলে গৌৰৱ কঢ়িয়াই আনে বা আমি নিজে পঢ়োৱা যিবিলাক বিষয় সেই বিষয়বিলাকত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে সৰ্বাধিক নম্বৰ লাভ কৰে তেতিয়াই আমি যথেষ্ট সুখ অনুভৱ কৰোঁ কৰ্মসংস্থাপনত এজন শিক্ষক হিচাপে আমাক ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই আটাইতকৈ বেছি সুখী কৰি তোলে